দোকানত আছানে অ' মোক বস্তু মানে লাগিছিলে অ' এই চেনী এক কেজি লাগিছিলে মানে অ' আহিবা মানে মই অলপ কিবা কামৰ কাৰণে মই যাবলৈ নোৱাৰোঁ নোৱাৰিলোঁ অলপ টাইম লাগিব মই কামকেইটা কৰি পেলাই গৈ আছোঁ তই হেৰি জুখি মেলি থৈ দেচোন মানে য়ই জোখালৈকে মই হয়তো যাব নোৱাৰিবও পাৰোঁ নোৱাৰিব পাৰো অ' ক'ৰবাত যাবা নেকি

অ' তাকে মানে অ' তাকে মানে ঘৰত মানে ইমাৰ্জেঞ্চি হৈ গৈছে যে এতিয়া ভাইটীও নাই আলহীও আহিব তাকে চেনী নাই চেনী নাই কৈ আছে আৰু মইও এইফালে এজাগাত আহিছোঁ মই যোৱা যোৱাৰ লগে লগে অলপ দেৰী হ'ব ন মই ৰখিবও নোৱাৰিম ত' তই মানে জুখি মেলি থৈ দিবিচোন

অ' এতিয়াটো বাৰু একো বস্তু ইমাৰ্জেঞ্চি নাই বাৰু অকলে চেনীটোহে লাগিছিলে বাকী যাম আৰু কেতিয়া হেৰি বেলেগ সময়ত গৈ পেলাই লৈ আহিম এতিয়া মানে অ' অকলে চেনী লাগে তুমিটো মানে কেইটামানত যাবা গ'লে অ' হ'ব বাৰু মোৰ বেছি টাইম নালাগিব পাঁচ মিনিটমানহে লাগিব যাবলৈ অলপ টাইম মই হেৰি কৰি দিম ঠিক আছে বাৰু হ'ব তেন্তে অ' অ' অ' ঠিক আছে হ'ব দিয়া